আমাৰ যিহেতু আমাৰ এইখিনি গাঁৱলীয়া অঞ্চল গতিকে আমাৰ চিকিৎসা সমল কিছুমান আছে আৰু কিছুমান নাই যেনে এক্সৰে'টো আছে বাৰু কিন্তু চিটি স্কেন আৰু এম আৰ আইটো নাই আৰু পৰীক্ষাসমূহো কিছুমান হয় কিছুমান নহয় কিছুমান ভালকৈ হয় কিছুমান বেয়া কৰে কিছুমানৰ ৰিপৰ্টবোৰ নাহে বা আহিলেও কিছুমান ভুল আহে যে যাৰ দ্বাৰা মানে যিটোৰ কাৰণে আমি বহুত অসুবিধাত পৰোঁ আৰু কেতিয়াবা যদি আমাৰ কিবা ছিৰিয়াছ হয় তেনেহ'লে এখন ওচৰত ভাল হস্পিটেল নাই য'ত ভাল চিকিৎসা এটা হ'ব পাৰে আমাৰ অঞ্চলত এটা ভাল চিকিৎসালয় লাগে কাৰণ যদি আমাৰ কাৰোবাৰ কিবা এক্সিডেণ হয় তেতিয়া জল্ডি লৈ যাব লাগে আমি বহুত দূৰলৈ যাব লাগে ইয়াৰ পৰা গতিকে আমাৰ ৰাস্তা ঘাটবোৰো বেয়া সেইকাৰণে গাড়ী অহাতো বহুত দেৰি হয় আৰু বহুত অসুবিধা হয় কেতিয়াবা যদি কাবাৰ কাৰোবাৰ যদি কিবা সাপে খুটিয়াই কিবা হয় গতিকে গাঁৱলীয়া অঞ্চলত মানুহে অন্ধবিশ্বাসবোৰ সাপে খুটিয়ালে যেনেকুৱা অন্ধবিশ্বাসৰ জাৰিলে কিবাকিবি এইবোৰ আচলতে কৰাটো ভাল নহয় কিন্তু আমাৰ ওচৰত যিহেতু ভাল এটা চিকিৎসালয় নাই গতিকে আমি ক'লৈ যাম কেনেকৈ কৰিম আমাৰতো যাওঁতেও বহুত দেৰি লাগিব আৰু যদি আমি গাড়ীও মাতোঁ গাড়ীখনো আহোঁতে বহুত দেৰি লাগে গতিকে আমাক এটা ভাল চিকিৎসালয়ৰ অতিকৈ প্ৰয়োজন ইয়াতে এইটো কথা সকলোৱে গুৰুত্ব দিব লাগে আৰু আমাৰ ৰাস্তা ঘাটবোৰো ইমান এটা ভাল নহয় যাৰ বাবে হয়তো গাড়ী অহাতো বহু অসুবিধা হয় আৰু বাকীতো এনেই ঠিকেই আছে কিন্তু চিকিৎসালয়টো অলপ মানে ভাল হ'লে ভাল লাগে কাৰণ ইয়াৰ দ্বাৰা যদি কাৰোবাৰ যদি কিবা বেছি ছিৰিয়াছ হৈ যায় তে আমি কেনেকৈ কি কৰিম আমি কেতিয়াবা এনেকুৱা বহুতো হৈছে যে বহুত ছিৰিয়াছ হৈ কিনে ভাল চিকিৎসা দিব পৰা নাই সেইটো কাৰণে বহুতৰে মৃত্যুও হৈছে গতিকে আমাক এটা ভাল চিকিৎসালয় লাগে বুলি আমি আশা কৰোঁ আমাক দিব বুলি আমি আশা কৰোঁ আৰু বাকী সকলোবোৰ ঠিকেই আছে এক্সৰে'ও ভাল ভালদৰে হয় পৰীক্ষাসমূহো ঠিকেই আছে কিন্তু খুব বেছি পৰীক্ষা নহয় আৰু যদি কিবা বেলেগ পৰীক্ষা ধৰক কৰিব লাগে গতিকে আমি বহুত দূৰলৈ যাব লাগে বা চহৰৰ চিকিৎসালয় যাব লাগে যিহেতু আমাৰ গাঁও আৰু আমাৰ গাঁৱৰ পৰা গাড়ী পোৱাটোও বহুত টান কাম কাৰণ ৰাস্তা ঘাট আমাৰ বেয়া গতিকে আমাৰ বহুত সময় লাগে সেইকাৰণে এটা চিকিৎসালয় ভাল এটা চিকিৎসালয় হোৱাটো বহুত এটা প্ৰয়োজন